হয় বাইকিঙৰ সময়ত আমি মনত ৰখা কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ সুৰক্ষা বিবেচনা হৈছে আমি সদায় মূৰত হেলমেট পৰিধান কৰিব লাগে আৰু ভৰিত জোতা পৰিধান কৰিব লাগে আৰু যদি বাইক ৰাইডিঙত যোৱা হয় তেনেহ'লে ৰা ৰাইড লাইফ জেকেট পৰিধান কৰিব লাগে আৰু আৰু লগত নথি পত্ৰ হিচাপে বাইক চালকৰ লাইচেঞ্চ ৰাখিব লাগে আৰ চি ৰাখিব লাগে আৰু পলউশ্যন চাৰ্টিফিকেট ৰাখিব লাগে